জলবায়ু পৰিৱৰ্তনে আমাৰো বহুত অনিষ্ট কৰে যেনেকৈ ধুমুৱা বতাহ বৰষুণ দিলে আমাৰ ঘৰ দুৱাৰ অনিষ্ট হয় শিল বৰষুণ পৰিলে আমাৰ টিংবিলাক ফুটা হৈ যায় আমি ইমান আমি মধ্যমবৰ্ষৰ মানুহ আমাৰ ইমান আম আমি ইমান ধনী মানুহ নহয় কেঁচা ঘৰত বাস কৰোঁ কেতিয়া ধুমুহা বতাহ দিলে আমাৰ ঘৰ উৰুৱাই লৈ যায় তাৰ কাৰণে আমি বৰ অসুবিধা পাওঁ কৃষকসকলে খেতিৰ কাৰণে খেতি বাতি কৰি হাল বাই খেতিত ধান লগাই যেতিয়া বৰষুণ বতাহ বৰষুণ আহে তেতিয়া সেইবিলাক নষ্ট খেতি নষ্ট হয় তেতিয়াও কৃষকসকলে কেতিয়াও হাৰ নামানে আকৌ বৰ বতৰ ভাল কৰিলে তেখেতে তেখেতলোকে পুনৰ খেতি কৰিবলৈ চেষ্টা কৰে কেতিয়াও কৃষকসকলে হাৰ মানি ল নলয় খেতি কৰিবলৈ আকৌ চেষ্টা কৰে এই কা